বা হা কি কয় এই ফুল কোলা কুকুৰা আমাৰ কুকুৰা বোলে ফুল কোলা হয় হয় চকুত আজিনা হয় তাৰছত আৰু এই কি কয় আমি কি ফুল কোৱা কোলা হোৱাৰ পিছত আৰু এতিয়া আৰু চকুত আজিনাটো হয়েই হোৱাৰ পিছত আমি তাৰ কেতিয়াবা হেৰি আমি ফুৰিব যাওঁ ফুৰিব গ'লে তেতিয়া চাউল তাউ চাউল দিবৰ কাৰণে মাইকী মানুহক মই ফুৰিবলৈ ক'ৰবাত থাকিব থাকিব লগা হ'লে তেতিয়া মাইকী মানুহক দিয়ক দিবলৈ কওঁ দি সিহঁতক কেতিয়াবা আকৌ ক'ৰবাৰ পৰা কুকুৰা এটা আনি মৰা কুকুৰা আনি কুকুৰে খাই দিয়ে তেতিয়া আমাক গোটেই কুকুৰাটো মৰি যায় তেতিয়া কি হ'ব তাৰপিছত আৰু কি হ'ব আৰু তেতিয়াতো উপায় নাই আৰু চব পে পেলাই দিলোঁ আৰু